ডিব্ৰুগ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত বিভিন্ন ধৰণৰ পৰ্যটনস্থলী আছে যেনে জগন্নাথ মন্দিৰ ডিব্ৰুচৈখোৱা অভয়াৰণ্য় কে আদি কৰি বিভিন্ন ধৰণৰ পৰ্যটনস্থলী দেখিবলৈ পোৱা যায় বৰ্তমান অসমৰ সাতখন অভয়াৰণ্যৰ মাজত এখন হৈছে ডিব্ৰুচৈখোৱা অভয়াৰণ্য ডিব্ৰুচৈখোৱা অভয়াৰণ্য ডিব্ৰুগড় জিলাৰ লগতে তিনিচুকীয়া জিলাকো সাঙুৰি আছে লগতে আপোনাৰ ডিব্ৰুচৈখোৱা অভয়াৰণ্য় আপোনাৰ বিভিন্ন ধৰণৰ জীৱ জন্তু যেনে ঘোঁৰা হাতী বাঘ লগতে ডলফিনৰ বাবে বিখ্যাত ডিব্ৰুচৈখোৱা অভয়াৰণ্য বাবে বিভিন্ন ধৰণৰ ঠাইৰ পৰা বিভিন্ন ধৰণৰ পৰ্যটক অহা দেখা যায় যিসকল পৰ্যটকে ডিব্ৰুচৈখোৱা অভয়াৰণ্য় ভ্ৰমণ কৰিবলৈ আহে তেওঁৰ অভয়াৰণ্য়খনৰ সৌন্দ সৌন্দৰ্য উপভোগ কৰিবৰ বাবে বিভিন্ন ধৰণৰ পৰ্যটক অহা দেখা যায় লগতে ডিব্ৰুগড় পৰ্যটনস্থলী হিচাপে আছে জগন্নাথ মন্দিৰ যি যি বিভিন্ন ধৰণৰ ভক্তৰ আগমণ দেখা যায় বিভিন্ন ধৰণৰ অসমৰ লগতেই ভাৰতৰ বিভিন্ন ধৰণৰ বিভিন্ন প্ৰান্তৰ পৰা জগন্নাথ মন্দিৰলৈ ভক্তসকলৰ সমাগম দেখা পোৱা যায় ডিব্ৰুগড় অঞ্চলত বিভিন্ন ধৰণৰ পৰ্যটনস্থলী যেনে এতিয়া ঐতিহ্যমণ্ডিত আপোনাৰ

যিসমূহ মহাবিদ্যালয় লগতে চিকিৎসালয় লগতে আপোনাৰ বিশিষ্ট ব্যক্তি লগতে অসমৰ প্ৰথমজন অসমৰ প্ৰথমজন চলচ্চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মত স্থান আছে ডিব্ৰুগড় জিলাৰ তামুলবাৰী চাহ বাগিচাত তামুলবাৰী চাহ বাগিচাত জ্যোতিপ্ৰসাদ আগৰৱালাই জন্ম গ্ৰহণ কৰিছিল আৰু সেই জ্যোতিপ্ৰসাদ আগৰৱালাই এসময়ত চলচিত্ৰ জগতৰ প্ৰথমজন চলচ্চিত্ৰকৰ হিচাপে পৰিচয় আগবঢ়াইছিল লগতে অসমৰ ভিতৰত ডিব্ৰুগড় জিলাত চাহ উৎপাদন খুবেই বেছি হোৱা দেখা যায় চাহ উৎপাদনৰ বাবে অসম খুবেই পৰিচিত অসমৰ চাহ উৎপাদনত ডিব্ৰুগড় জিলা এক নম্বৰত দেখা যায় ডিব্ৰুগড় জিলাৰ নামৰূপ সাৰ কাৰখানা পথ অসমৰ প্ৰথমটো সাৰ কাৰখানা লগতে বিভিন্ন ধৰণৰ ঠাই আছে ডিব্ৰুগড়ত পৰ্যটনস্থলী হিচাপে যেনে ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰৰ যি আমাৰ দৃশ্য সেই দৃশ্য উপভোগ কৰিবলৈ বহুতো লোক যোৱা দেখা যায় পৰ্যটকসমূহ আহে বগীবিল ব্ৰহ্মপুত্ৰৰ ওপৰত থকা বগীবিল দলং চাবৰ বাবেও বহুতো ধৰণৰ পৰ্যটক অহা দেখা যায়